চিনেমা হিচাপত যদি আমি আমাৰ অসমীয়া চিনেমাৰ কথা কওঁ তেতিয়াহ'লে মোৰ এজন প্ৰিয় অভিনেতা হৈছে যতীন বৰা যতীন বৰা চিনেমা ধৰি লওক সৰু পৰাই চাইছোঁ চাই আহিছোঁ বহুত এতিয়া একেবাৰে ছয় সাত বছৰমান বয়সৰ পৰাই যতীন বৰাৰ চিনেমা চাইছোঁ তেওঁৰ লগ মোৰ তেতিয়াৰ পৰাই বহুত প্ৰিয় এক্টৰ এজন যতীন বৰাক মই লগ কৰিবলৈও খুব ইচ্ছা আৰু বেছি দূৰতেও ধৰি লওক লগ কৰিবতে বেছি হেৰিও নাই মানে বেছি দূৰো নহয় মোৰ মোৰ ঘৰৰ পৰা ষাঠি সত্তৰ কিলোমিটাৰ দূৰত তেওঁ বাস কৰে তথাপি যদি ভৱিষ্যতে লগ পাওঁ তেতিয়া হ'লে নিশ্চয় এটা ভাল লাগিব ইয়াৰ উপৰি ধৰি লওক হিন্দী চিনেমাৰ ক্ষেত্ৰত ধৰি লওক শ্বাহৰুখ খান মোৰ খুব জন ভাল লাগে শ্বাহৰুখ খানৰ এক্টিং তেওঁৰো চিনেমাবিলাক সৰু পৰাই চাই আহিছোঁ তেওঁলোকক মই যদি সুধোঁ ধৰি লওক চিনেমাৰ কথা সুধিব গ'লে মোৰ এনেও চিনেমাৰ প্ৰতি ধৰি লওক এটা ৰাপ আছে বিশেষকৈ চিনেমাৰ ডাইৰেক্টৰ যিটো ডাইৰেক্টিং ছিষ্টেম ষ্টাইল চাইটোৰ প্ৰতি বেছি ৰাপ আছে গতিকে এক্টৰতকৈ মোৰ ডাইৰেক্টক বেছি ভাল লাগে তাৰকাই তেওঁলোক চিনেমাত তাৰকাই গতিকে যিটো তাৰমানে তেওঁলোকে তাৰ মানে কলা চিনেমাৰ দ্বাৰা কলাই এই কলাটোক তেওঁলোকে কেনেকৈ পাৰ্ছিভ কৰে ধৰি লওক সেইটো জানিবৰ বাবে বহুত ইচ্ছা আৰু ইয়াতকৈ মোৰ খুব বেছি এজন হলিউদৰ ধৰি লওক ডাইৰেক্টৰ আছে কি ক্ৰিষ্টফাৰ নলাল্ড ক্ৰিষ্টফাৰ নলাল্ড বুলি তেওঁৰ চিনেমা মই চাই মই খুব ভাল পাওঁ অঁ তেওঁৰ ধৰি লওক চাইন্স ফিকচন চিনেমা বনায় তেওঁৰ বিভিন্ন ধৰণৰ বহুতো চিনেমা আছে তেওঁ এজন ডাইৰেক্টৰ হয় অঁ তেওঁ চিনেমাসমূহৰ ভিতৰত ধৰি লওক ইন্টাৰষ্টেলাৰ আদি বা এনে ধৰণৰ চিনেমা আছে বহুত ভাল লাগে বিশেষকৈ মিউজিক যিটো তাৰমানে তেওঁলোকৰ মিউজিক প্ৰডাকচন হওক বা চিনেমেট'গাফ্ৰী আদি ইত্যাদি এইবিলাক বহুত ভাল তাৰমানে ভাল লাগে গতিকে সেই আৰু চিনেমা এখনত ধৰি লওঁক মোৰ এই বস্তুটো শিকিবলৈ বহুত ইচ্ছা যায় ডাইৰেক্টিং ষ্টাইল যিবিলাক যিবিলাক ধৰি লওক সেইবিলাক বা কেমেৰাবোৰ তাৰ মানে কেনে ধৰণে ইউজ কৰে কেমেৰাৰ তাৰ মানে চিনেমেট'গ্ৰাফীবিলাক কেনেদৰে ইউজ কৰে বা সেয়া যিকোনো এটা ছিন ধৰি লওক কেনেধৰণে ডিফেৰেণ্ট ডিফেৰেণ্ট টাইপত তাৰ মানে বস্তুটো সেই ইউজ কৰিব পাৰি গতিকে সেয়াই আৰু তেওঁলোক এনে ধৰণৰ তেওঁক লগ কৰিব মোৰ খুব ইচ্ছা আছে তেওঁৰ চিনেমা মই বহুত ভাল পাওঁ তাৰ মানে তেওঁ মোৰ তাৰ মানে বহুত ভাল লাগে আৰু ইয়াৰোপৰি হিন্দী ডাইৰেক্টৰ ধৰি লওক হিন্দীৰ ধৰি লওক চিনেমাৰ শ্বাহৰুখ খানক লগ কৰিবলৈ খুব ইচ্ছা আছে শ্বাহৰুখ খানৰ ধৰি লওক এক্টিঙো বহুত ভাল লাগে তেওঁৰ তাৰ পিছত অক্ষয় কুমাৰকো ভাল লাগে তেওঁৰ যিটো তাৰ মানে দৈনন্দিন ডিছপ্লেন সেইটোও বহুত ভাল লাগে এইটো যিদৰে তাৰ মানে তেওঁ চিনেমা বনাই তাৰ মানে ৰাতিপুৱা উঠিয়ে কিবা কিবি এনে ধৰণৰ মানে যিটো দৈনন্দিন ৰুটিন সেইটোও বহুত তাৰ মানে অনুপ্ৰেৰণা যোগাওক